আমাৰ অঞ্চলত ধৰ্মীয় অনুষ্ঠান বহুতখিনিয়ে পালন কৰা হয় আচলতে আমি যিহেতু সনাতন ধৰ্মৰ হয় তো আমাৰ পূজা পাতল হৈয়ে থাকে আৰু অঞ্চলটোতো বহুত বহুত ধৰণৰ পূজা পাতল হয় নাৰায়ণ পূজা তাৰ পিছত বিষ্ণু পূজা তাৰ পিছত আৰু তেনেকুৱা অস্তপহৰ বুলি কয় যিটো পাঁচদিনীয়া পাঁচদিনীয়া তিনিদিনীয়া কাৰ্যসূচী হয় আৰু অস্তপহৰখন আচলতে এইটো বহুত ডাঙৰ ধৰ্মীয় অনুষ্ঠান বুলি কোৱা হয় এই অনুষ্ঠানটোত আচলতে বহুতখিনিয়ে নিয়ম নীতি পালন কৰিব লাগে আৰু সেই অস্তপহৰখন আমাৰ গাঁৱৰ মানে গাঁৱৰ মানুহখিনি লগ লাগি আৰু বাহিৰৰপৰা অলমান দান বৰঙণি আনি এই অনুষ্ঠানখন পাতে আৰু এই অনুষ্ঠানখন পাতিবলৈ হ'লে আগৰ দিনাৰপৰা ব্ৰতত থাকি ব্ৰতত থাকি নিয়ম নীতি অনুযায়ী অনুষ্ঠানখন পাতিব লাগে আৰু নাৰায়ণ পূজা বুলি ক'লেও প্ৰত্যেক ঘৰে ঘৰে নাৰায়ণ পূজা পতা হয় আৰু এই নাৰায়ণ পূজা পাতিবলে হ'লেও আগৰ দিনা নিৰামিষ আহাৰ খাই তাৰ পিছত শক্তি অনুযায়ী পূজা পাতল পূজাখন আৰম্ভ কৰা হয় আৰু এই পূজাখনত মানে প্ৰসাদ বুলি ক'লে এইটো পিঠাগুড়ি গুড় গাখীৰ দৈ ঘি মৌ এনেদৰে এই নাৰায়ণ পূজাৰ প্ৰসাদ বনোৱা হয় আৰু এই প্ৰসাদ এক অমৃত অমৃত বুলি কোৱা কোৱা হয় আৰু এই অস্তপহৰৰ কথা যে ক'লোঁ অস্তপহৰতো আচলতে বহুত মানুহে তেনেকৈ দান বৰঙণি আগবঢ়ায় যি যিখিনি পূজাৰ নামত আগবঢ়ায় সেইখিনি মানে অস্তপহৰ মানে নাম কীৰ্তন কৰি সেইকেইদিন মানে তাতে প্ৰসাদ বনোৱা হয় নিৰামিষ নিৰামিষ আহাৰ বনোৱা হয় আৰু ইয়াতে বহুতো মানে বৈষ্ণৱ আহে আৰু ঘৰৰ মানুহখিনি বা গাঁৱৰ মানুহখিনিও বহুতখিনি মানে নিয়ম নীতি পালন কৰি বা ব্ৰতত থাকি বা নিৰামিষ আহাৰ খাই এই অনুষ্ঠানটো পাতিব লাগে আৰু ইয়াতে নাম কীৰ্তন হয় মানে অস্তপহৰ মানে কি ৰাতিৰপৰা আৰম্ভ হয় নাম নামেৰে আৰু নেক্সট দিনাৰ নেক্সট দিনাৰ ৰাতিপুৱালৈকে নাম হৈয়ে থাকে চলিয়ে থাকে তো কেৱল কেৱল নাম হৰিৰ নাম বুলি কয় আৰু বিষ্ণু পূজা আমাৰ গাঁও অঞ্চলত আচলতে বিষ্ণু পূজা পাতে তাৰ পিছত কালী পূজা পাতে তাৰ পিছত পূজা পাতে প্ৰত্যেকটো প্ৰত্যেকটো পূজাই আমাৰ গৃহস্থৰ ভালৰ কাৰণে কৰা হয় বুলি কোৱা হয় আৰু ধৰ্মীয় অনুষ্ঠান আচলতে আমাৰ গাঁও বুলি নহয় আমাৰ অঞ্চলত অঞ্চলত প্ৰত্যেকেই কৰে অঞ্চলত আমাৰ দুৰ্গা পূজা হয় তাৰ পিছত কালী পূজা হয় শিৱ পূজা হয় তাৰ পিছত মা মনসা পূজা হয় প্ৰত্যেকটো অনুষ্ঠানেই মানে ভক্তি ভাৱত ভক্তি মনত কৰে সকলোৱে লগ লাগি সকলো মানুহ মানুহে দান বৰঙণি দি এই অনুষ্ঠানবোৰ পাতে আৰু এই ধৰ্মীয় অনুষ্ঠানবোৰে মনবোৰ ভাল কৰে ভক্তিবন্ত কৰে সেইকাৰণে মানে আৰু সকলোকে যাতে কুশলে ৰাখে সেইকাৰণে এই ধৰ্মীয় অনুষ্ঠান পতা হয় তো ধৰ্মীয় অনুষ্ঠান পাতিবলৈ হ'লে মানে যিবিলাক গৃহস্থত পাতেতো পাতেই আৰু অঞ্চলবিলাকত অলপ ডাঙৰকৈ পাতে আৰু বহুত বহুতখিনি মানুহে মানে মানে মানে দান বৰঙণি দি এই অনুষ্ঠানবোৰ পাতে তো এনেদৰে ধৰ্মীয় অনুষ্ঠানবোৰ আচলতে ধৰ্মীয় অনুষ্ঠান এই এইকাৰণে পতা হয় সকলোকে কুশলে ৰখাৰ কাৰণে সকলোৰে দিনবোৰ যাতে ভালে যায় সেইকাৰণে ধৰ্মীয় অনুষ্ঠান আৰু সকলোৰে যাতে একতা ভাৱ আহে একতাৰ ভাৱৰ কাৰণেও এই অনুষ্ঠান পতা হয় একতাবদ্ধ হ'বৰ কাৰণে আৰু সকলোৱে যাতে ইজনে সিজনৰ মানে আশীৰ্বাদ ল'ব পাৰে মৰম দিব পাৰে এইকাৰণেও ধৰ্মীয় অনুষ্ঠানবিলাক পতা হয় তো ধৰ্মীয় অনুষ্ঠানটো আমাৰ অঞ্চলত আৰু বহুতখিনি মানে বহুত মানে কিবাকিবি অনুষ্ঠান হয় কালী পূজা হয় নতুন বছৰত বহাগ মাহ বহাগ মাহত নতুন বছৰত আমাৰ আগিয়া বুলি কয় আগিয়াত ডাঙৰকৈ কালী পূজা হয় বুঢ়া বুঢ়ী ঠাকুৰৰ মন্দিৰ আছে তাতে বুঢ়া বুঢ়ী ঠাকুৰৰ পূজা হয় আৰু আমাৰ আগিয়া অঞ্চলত দুৰ্গা পূজা হয় আমাৰ বালিজানাত বালিজানা বুলি কয় বালিজানটো তাতেও মানে দুৰ্গা পূজা হয় কালি মন্দিৰ আছে কালী পূজা হয় তাৰ পিছত আমাৰ বালিজান অঞ্চলত আৰু আছে শিৱ মন্দিৰ মনসা মন্দিৰ শিৱ পূজা হয় মনসা পূজা হয় আৰু এই অঞ্চলবোৰত মানে এটা এৰি এটা ধৰ্মীয় অনুষ্ঠান চলিয়ে থাকে আৰু বাৰ মাহে তেৰটা পূজা বুলি ক'ব পাৰি আমাৰ মানে এই সনাতনি মানুহবিলাক হিন্দু ধৰ্মৰ মানুহবিলাকৰ মানে বাৰ মাহে তেৰ পূজা হয় আৰু এটা এই গণেশ পূজা হয় তাৰ পিছত গাতিক পূজা হয় তাৰ পিছত শীতলা পূজা দুৰ্গা পূজা আৰু বহুতো শিৱ পূজা বহুতখিনি মানে অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান চলি থাকে আমাৰ এই অঞ্চলটোত আৰু অঞ্চলটোৰ ভালৰ কাৰণে সকলোৱে কৰে সকলোৱে ভালে থকা থকাৰ কাৰণে আৰু গোটেই গোটেই পৃথিৱীৰ মানুহ ভালে থকাৰ কাৰণেও সকলোৱে ভালে কুশলে থকাৰ কাৰণে এই অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান পতা হয় আৰু বিভিন্ন যিহেতু আজিকালি বিপদ বিঘিনি অপায় অমংগল হৈ আছে আমাৰ দেশতো গতিকে ইয়াৰ ইয়াৰ কাৰণে পৰিত্ৰাণ পাবলৈও মানে আমাক ঈশ্বৰৰ ওচৰত ভক্তি ঈশ্বৰৰ ওচৰত মানে প্ৰাৰ্থনা কৰি কৰিবৰ উদ্দেশ্যে এই পূজা পতা হয় আৰু ধৰ্মীয় অনুষ্ঠান বুলি ক'লে আৰু বহুতো আছে আমাৰতো ঘৰত মানে দৈনন্দিন পূজা আছেই দৈনন্দিন আমাৰ সদায় পুৱা গধূলি চাকি বন্তি জ্বলাব লাগে সেইবোৰতো আছে আৰু লগতে আমাৰ বৃহস্পতি বাৰে আমাৰ নাম হয় বৃহস্পতি বাৰটো যিহেতু গুৰু বাৰ আমাৰ গাঁৱে গাঁৱে নাম হয় নাম প্ৰসংগ আইসকলৰ আৰু ধৰ্মীয় অনুষ্ঠান বুলি ক'লে আছে মুঠৰ ওপৰত আমাৰ বহুতখিনি বহুতখিনিয়ে অনুষ্ঠান বহুতখিনিয়ে মানে আমাৰ এই পূজা পাৰ্বণৰ যে আমি পূজা পাৰ্বণৰ যোগেদিয়ে আমি সকলো কাম ঈশ্বৰৰ ঈশ্বৰৰ ওচৰত ভক্তি ৰাখিব লগা হয় আৰু ভক্তি আছে আমাৰ তো ভক্তি যাতে থাকে এই এই উদ্দেশ্যে আমাৰ এই অঞ্চলত নানান ধৰণৰ পূজা হৈ থাকে এটা এৰি এটা এৰি এটা পূজা আছেই আমাৰ মানে অঞ্চলটোত ধৰ্মীয় অনুষ্ঠান বুলি ক'লে আৰু বিশেষকৈ আৰু এটা আছে মানে দুৰ্গা পূজা কালী পূজা মনসা পূজা শিৱ পূজা তো অস্তপহৰ তাৰ পিছত পালনাম পালনাম হয় আমাৰ এই অঞ্চলত এই পালনামতো তেনেকুৱা দিন ৰাতি মানে দিনৰপৰাই ৰাতিলৈকে নাম প্ৰসংগ হয় বহুতখিনি ভক্তৰ আগমন হয় বহুত ভাল লাগে আৰু না এই পালনামৰ প্ৰসাদ বা অস্তপহৰৰ প্ৰসাদ খাব পাৰিলে মানে বহুত ভাল লাগে মানে বহুতখিনি মনত তৃপ্তি লাভ হয় বা বহুতখিনি মানে আনন্দৰ এটা অনুভৱ হয় মানে প্ৰসাদটো মানে অমৃত বুলি কোৱা যায় আৰু এই ধৰ্মীয় অনুষ্ঠানৰ যি প্ৰসাদ হয় আৰু এই ধৰ্মীয় অনুষ্ঠানত থাকিবলৈ হ'লে আমি আচলতে নিৰামিষ আহাৰ খাই থাকিব লাগে বা এই অনুষ্ঠানত যিবিলাক আমি কাম কৰিব লাগে পূজা পাৰ্বণৰ আদি কৰি এই মানে ফুল বা তুলসীৰ পাত আমি পূজা পাৰ্বণৰ যিবিলাক কাম কৰিব লগা থাকে সেইবিলাক কিছুমান নিৰ্দিষ্ট ব্যক্তিয়ে কৰে আৰু সেই ব্যক্তিবোৰ নিৰামিষ আহাৰ খাই থাকিব লাগিব ব্ৰতত থাকি সকলো নিয়ম পালন কৰি পূজাখন আনন্দ মনে ভক্তি মনে শেষ কৰা হয় তাৰ পিছত ওচৰ পাঁজৰেৰ মাতি মানুহ মতি আনি বা অঞ্চলৰ বিশেষ মানুহবোৰ বা অঞ্চলৰ যি সকলো মানুহে আহি এই পূজাত যোগদান কৰিব পাৰে তো ধৰ্মীয় অনুষ্ঠান বুলি ক'লে বহুতখিনিয়ে মানে সুন্দৰ এটা অনুভৱ হয় ভাল লাগে এনেকুৱা ধৰ্মীয় অনুষ্ঠানবোৰ আৰু আমি এনেদৰে পালন কৰি গৈ আছো আৰু গৈ থাকিম